ধৰ্মই হৈছে সমাজ এখন স্থিৰতা আৰু নিকা ৰূপত পৰিচালিত কৰাৰ কিছুমান নীতি নিয়ম যদিও এতিয়া ধৰ্মই সমাজত অস্থিৰতা আৰু সাম্প্ৰদায়িকতা সৃষ্টি কৰাত কিছু কিছু ক্ষেত্ৰত আমাৰ দৃষ্টি পৰিলক্ষিত হৈছে আমাৰ মাজত বিভেদতা অহাৰ মূল কাৰণেই হৈছে আক্ৰোশমূলক অভিসন্ধি যিটো এখন সমাজ আৰু জাতিৰ কাৰণে এটা সংক্ৰমক ৰোগৰ দৰে এই পৰিসৰ বৃদ্ধি হৈ গৈ থাকিব পাৰে গতিকে ধৰ্মই কেতিয়াও সমাজত অস্থিৰতা বা সাম্প্ৰদায়িকতা সৃষ্টি কৰিব নালাগে আমি ভাবোঁ এয়া আচলতে প্ৰকৃত ধৰ্মৰ বৈশিষ্ট্য হ'ব নোৱাৰে কিন্তু বৰ্তমান সমাজত দেখি থকা কিছুমান আক্ৰোশমূলক অভিসন্ধিয়ে এটা ধৰ্মই আন এটা ধৰ্ম বা এটা সম্প্ৰদায় আন এটা ধৰ্ম অ' এটা এটা সম্প্ৰদায়ৰ মাজত বিভেদৰ সৃষ্টি কৰি সমাজখন অস্থিৰতালৈ লৈ যোৱাত তেওঁলোকে মন মগজু নিবিষ্ট কৰিছে কিন্তু এয়া ধৰ্মৰ কিন্তু নীতি নহয় আমি দেখি থকা কিছুমান ঘটনা পৰিঘটনাই অতিকৈ সচকিত কৰি তুলিছে যিহেতু ধৰ্মৰ নামত সাম্প্ৰদায়িকতা এইটো সমাজৰ কাৰণে আটাইতকৈ মানে দুখলগা ছবি যিহেতু ধৰ্মই মানুহক একতা হ'বলৈ শিকায় ধৰ্মই মানুহৰ মাজত সংস্কাৰ শিকায় ধৰ্মই মানুহক নীতি নিয়ম শিকায় আৰু ধৰ্মই মানুহক এজনে আন এজনৰ লগত সম্পৰ্কৰ ৰক্ষাৰ কথা শিকায় কিন্তু বৰ্তমান সমাজত আক্ৰোশ যিটো নিজৰেই মাজতে লোভ নিজৰেই হ'বলগা সম্পত্তি যিটো লোভ এইবোৰৰ কাৰণেই সাম্প্ৰদায়িকতা বা সমাজৰ অস্থিৰতা বৃদ্ধি পাইছে আৰু এই বৃদ্ধি কিন্তু সমাজ এখন স্থিতাৱস্থা বা উন্নতি বা দেশ এখনৰ প্ৰকৃত পৰিকথামসমূহ উন্নতিৰ হ'বলৈ বাধা সৃষ্টি কৰিব আমি ভাবোঁ ধৰ্মই সমাজ এখন সুন্দৰৰূপে পৰিচালনা কৰাত ই নিজৰ ভূমিকা গ্ৰহণ কৰিব প্ৰতিটো ধৰ্মৰ লোকেই ভাৰতবৰ্ষৰ সংবিধানতো ইয়াৰ কথাই উল্লেখ আছে যে ভাৰত এখন ধৰ্ম নিৰপক্ষ ৰাষ্ট্ৰ গতিকে আমি সাংবিধানিকভাৱেও ইয়াক সেই ধৰ্মৰ ভিত্তিতেই আমি এক ভাৰতীয় আৰু এক নাগৰিক হিচাপে থকাটোৱেই কামনা কৰোঁ